অঁ কি খবৰ নাম্বাৰ এই মোৰ লগত যে আমি যে একেলগে পঢ়িছিলোঁ কলেজৰ কমল এই কমলৰ পৰা ল'লোঁ তোমাৰব তোমাৰ খবৰ খবৰ কোৱাচোন ভালে আছা ন এতিয়া বৰ্তমান মই এতিয়া একো কৰা নাই এতিয়া এতিয়া মই বিয়া হ'লোঁ বাচ্ছা দুটা হ'ল সিহঁতক পঢ়াই মেলি সংসাৰ সেনেকুৱা আৰু আৰু কলেজৰ কলেজৰ অঁ তাৰমানে আমাৰ কলেজৰ প্ৰাক্তন যিবিলাক ছাত্ৰ ছাত্ৰী আছিলে তাতে এটা ফাংচন পাতিছে এলুমিনি কিবা ফাংচন এটা কাৰণে যোৱাৰ মানে যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক নিমন্ত্ৰণ কৰিছে এতিয়া সেইটো কাৰণে মই তোমাক কল কৰিলোঁ তাৰপিছত আমাৰ লগৰ আমাৰ বেটছৰ যিমানবিলাক ষ্টুডেণ্ট আছিলে সকলোকে মই যিমানখিনি পাৰোঁ আৰু কণ্টেকত আছে সেইখিনিক মই কল কৰিলোঁ তাৰপিছত তোমোলোককো কল কৰিলোঁ কল কৰি পেলাই এতিয়া কেনেকে যোৱা সেইদিনা গ'লে গোটেইবিলাক লগ হ'ম ভালেই লাগিব যিহেতু ইমান ধুনীয়া অঁ যাম যাম তুমিও যাবানে ওলাবা ভাল লাগিব অঁ অঁ কৈছোঁ অঁ চবকে কৈছোঁ সংগীতা অঞ্জনা পূৰ্ণিমা তাৰপিছত কমল তাৰপিছত এনেকে অঁ অঁ আছে আছে ছাৰহঁত আগৰ দুজন ছাৰ হেৰি হৈছে এই তোমাৰ তেওঁলোকে মানে ৰিটায়াৰ হৈছে অঁ এতিয়া বাকী কেইজন আছে বাৰু আমি পিছত লগ পালোঁ আগৰ যিকেইজন পুৰণা আছিলে তেওঁলোক এতিয়া মানে ৰিটায়াৰ হ'ল আৰু বাকী লগ হ'লে গোটেইবিলাকে একেলগে লগ পাম ভালেই লাগিব তোমাৰ হেৰি এই ফেব্ৰুৱাৰী তোমাৰ হেৰি তাৰিখে এই সাতাইছ তাৰিখে সেইটো কাৰণে আগতে

ছাব্বিছ তাৰিখে ৰাতি অঁ হয় নেকি হয় অঁ অঁ মই এটা কাম কৰিম মই তাৰমানে যিমানখিনি এতিয়া নাম্বাৰবিলাক পালোঁ গোটেইকেইটাৰে এটা গ্ৰুপ খুলিম আমাৰ এটা গ্ৰুপ গ্ৰুপত মানে এড কৰি দিম তাতে গোটেইবিলাকে লগ হ'ম মেছেজ কৰিম আৰু কোন ক'ত আহে কোনে ক'ত আছে এনেকুৱা আৰু যিমানখিনি নাম্বাৰ তাৰ লগত একেলগে পঢ়াখিনি আছিলে গোটেইখিনিৰে নাম্বাৰবিলাক কালেক্ট কৰি পেলাই মই গ্ৰুপত এড কৰি দিম নাম্বাৰবিলাক তেনেকে হেৰি অঁ লগ পাম তাকেতো দেখা নাই বহু দিন কোন কেনেকুৱাকৈ কেনেকে আছে কি কৰি আছে এইটোৱেই হয় নেকি অঁ কিমান ডাঙৰ হ'ল বাচ্ছাটো

অঁ ময়ো তোমাৰ অঁ মই ভাবিছোঁ ফোনটো ৰিচিভ কৰা নে নকৰে আকৌ কিবা কামত ব্যস্ত আছে তথাপি কল কৰিছোঁ আৰু গোটেইবিলাকক চিনি পাইছা ন ভাল লাগিছে দেই বাকী আছেনে ফেমিলী ভালে আছেনে অঁ অঁ যাম দিয়া আৰু অঁ অঁ আহিম সেইদিনা কিন্তু মানে পাৰাপক্ষত তুমি কেঞ্চেল নকৰিবা আহিবা গোটেইবিলাকে লগ হ'ম আৰু আৰু তাৰপিছত আমি ভাবি আছোঁ গোটেইবিলাকে একেলগে এদিন এটা পিকনিক যাম আৰু কলেজৰ যিমানখিনি লগ আছে গোটেইবিলাকে সেইদিনা লগ হোৱাৰ পিছত পিছত এদিন এটা টাইম উলিয়াই পেলাই সবৰে সুবিধা লৈ পেলাই তেনেকে পিকনিক যাম অঁ তুমি ওলাবা কিন্তু না নকৰিবা

এতিয়া তুমি একো কৰি থাকা নাই এতিয়া বৰ্তমান

অঁ অঁ অঁ অঁ ময়ো পাৰ্লাৰৰ কাম পাৰ্লাৰৰ কাম শিকিছিলোঁ শিকি কৰিলোঁ তাৰপিছত মোৰ ডাঙৰ ল'ৰাটো ভালেখিনি ডাঙৰ হ'ল তাৰপিছত সৰু ল'ৰাটো জন্ম পালে এতিয়া কামবিলাক তেনেকে মানে কৰা নাই আৰু লাহে লাহে কৰিম ভাবিছোঁ ডাঙৰ ধৰি লওক এতিয়া ডাঙৰটোৰ ক্লাছ নাইন পালে এইবাৰ তাৰপাছত সৰুটো একেবাৰে সৰু হৈ আছে সেইটো কাৰণে এতিয়া ভাবিছোঁ আৰু বছৰ গেপ দিম অঁ অঁ অঁ

ঠিকে আছে তেনেকে চলিব লাগিব দিয়া আৰু মোৰো তাৰমানে এতিয়া মোৰ ঘৰততো মানে ফেমিলি ইমান ডাঙৰ নহয় একদম কম সেইটো কাৰণে অলপমান মানে কি অকলশৰীয়া মানুহ ন অলপ দিগদাৰ হয় আৰু সেইটো কাৰণে সেইদিনাখনে কমলা চাৰে ফোন কৰি পেলাই ক'লে যে যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিলে তোমালোক আহিবা কলেজৰ এইটো প্ৰগ্ৰেম আ ত' সেইটো কাৰণে মই যিমানখিনি আছিলে আৰু সবৰে নাম্বাৰবিলাক কালেক্ট কৰি পেলাই ফোন কৰিছোঁ এতিয়া সাংসাৰিক জীৱনৰ পিছত কিমান দিন পিছত লগ পাম লগ হম কিমান ভাল লাগিব ন একেলগে পঢ়া অঁ তাকেতো আহিবা দেই অঁ ঠিক আছে ঠিক আছে ৰাখিছোঁ তেতিয়াহ'লে ন ঠিক আছে ঠিক আছে দিয়া দিয়া